হয় মামু হয়নে অঁ এই মই আকৌ মানে কি এই তোমাক চিনেমা এখনত মানে কি এক্টৰ এক্টিং এটা কৰিব লাগিছিল মানে অঁ স্ক্ৰিপ্ট এটা বনাইছোঁ স্ক্ৰিপ্টটোত মানে কাহিনীটোত তুমিয়ে ৰোল এটা কৰিব লাগিব তুমি পাৰিবা নে নোৱাৰিবা

স্ক্ৰিপ্টটো স্ক্ৰিপ্টটো ভালেই তুমি কৰিব পাৰিবা তোমাক বিচাৰিছোঁ মানে

হয় এতিয়া তেতিয়া তোমাক মই দি পঠিয়াম পাৰিবা নে নোৱাৰা কোৱা ফিক্সটো কৰিলে ভাল হয় আৰু আৰু মই বেলেগত বিচাৰি নাথাকোঁ আৰু তোমাক

এতিয়া তুমি কিবা কিবা চিনেমাত লাগি আছা নে গুচি আহিলা মোৰ স্ক্ৰিপ্টটো ভাল পঢ়ি চালে ভাল পাবা ধুনীয়া স্ক্ৰিপ্ট অঁ দি পঠিয়াম বাৰু তুমি কৰিলে ভাল হয় আৰু কিআ কেতিয়ালৈ জনাবা মই বাৰু ল'ৰাটোৰ হাতত স্ক্ৰিপ্টখন পঠিয়াই দিম চাই পেলাই তুমি পঢ়ি কৰি চাবা যদি হয় হ'লে ক'বা নহ'লে বেলেগক বিচাৰিব লাগিব তুমি যদি নকৰা ন তুমি বিজি মানুহ বস্তুটো মানে কি বিশেষ ভাবি চাবা